অঁ মোৰ প্ৰিয় মাছ হৈছে কাৱৈ গৰৈ মোৱা দৰিকনা বৰালি পাভ অঁ এই কুঁহি এই বাহু এইবিলাক মাছে খাই ভাল পাওঁ বেছিকৈ কাৰণ কেলে কাৱৈ মাছজনী যদি ফ্ৰাই কৰি খাবলগীয়া হয় অলপ টানকৈ ফ্ৰাই কৰি খাব লাগে এইটো কাৱৈমাছৰ টেষ্টটো বেলেগ আছে এইটো খুব ভাল লাগে খাই প্ৰায় মানুহে কাঁইট নথকা যিবিলাক মাছৰ কাঁইট থাকে কাৱৈ মাছজনী বিশেষকৈ বেছি কাঁইট আছে পিঠিটো কাঁইট থাকে তলফালেও কাঁইট থাকে আও কাণ দুখনটো বহুত কাঁইট আছে সেই কাঁইট থকা মানুহে প্ৰায় মানে কাৱৈ মাছ খাবলৈ বেয়া পায় দাঁত নথকা মানুহেও প্ৰায়ে এই বৰালি গৰৈ আৰু পাভ এইবিলাক মাছ খাই ভাল পায় কিন্তু পাভৰ মাছটোও প্ৰথমতে মাথাডোখৰহে মঙহ থাকে পাছৰডোখৰলৈ মঙহ নাথাকে আৰু সৰু বৰালিবিলাকো প্ৰথমডোখৰতে হেৰি ম মঙহ থাকে তাৰ পাছৰডোখৰত বেছি মঙহ নাথাকে কিন্তু ডাঙৰ ডাঙৰ বৰালিবিলাকৰ বেলেগ কথা ডাঙৰ ডাঙৰ বৰালিবিলাকৰ টেষ্টো বেলেগ আৰু খাবলৈও ভাল লাগে আৰু সৰ্বসাধাৰণতে মানুহে কাঁইট নথকা মাছে খাই ভাল পায় কাঁইট থকা মাছবিলাক ভাল নাপায় আৰু যিবিলাক কাঁইটীয়া মাছ সেইবোৰ ফ্ৰাই কৰিব লাগে আৰু যিবিলাক মঙহীয়াল মাছ সেইবোৰ টেঙা শাকত দি খাবলৈ ভাল পায় আৰু পুঠি মাছ মোৱা মাছ এইবিলাক প্ৰেছাৰৰ কাৰণে যিবিলাক মাছ তেলীয়া যেনে কছ মাছটো তেলীয়া ৰূপচন্দা মাছটো তেলীয়া সেইবিলাক প্ৰেছাৰ হোৱা মানুহৰ কাণে একেবাৰেই বেয়া যিবিলাক তেলীয়া মাছ সেইবিলাক খাবই নালাগে যিবিলাক মানে মাছ ধৰিল এনেই সৰু সৰু পুঠি দনিকনা মোৱা এইবিলাক মাছ খুব সাধাৰণতে মানুহৰ চকুৰ কাৰণেও ভাল এইবিলাক মাছ খালে মানুহৰ শৰীৰটোও মানে অকমানে মানে ভাল হয় এই ডাঙৰ